অঁ কেনেকুৱা এই আছোঁ কি কৰিম নো অঁ কোৱাচোন অঁ অঁ মোৰো যোৱা কথা আছিলে প্ৰায় বস্তু কেইটামান কিবা অনা কথা আছিলে ভাবিছিলোঁ অঁ যাব পাৰিম মোৰো বস্তু কেইটামান দৰকাৰী আছে নহয় হয় নেকি জানো মই চাওঁচোন কিনো হয় এতিয়া সুবিধা অসুবিধা আছে নহয় হয় নেকি অঁ বাকী ভাল ঘৰত

অঁ তাত বাৰু গোটেইকেইটা হেৰি বস্তু ল'লে মানে অকণমান কম বেছ পায় আৰু পায় চব বস্তুয়েই পায় আৰু বিশালত নাপাবনে আৰু অঁ

অঁ পাব পাব এটা এটাকে একেবাৰে হেৰিত পাব আৰু কমতে পায় বাৰু অলপ অঁ কাপ প্লেটছ হয় পায় পায় আমি আনিছোঁ নহয় আগতে

অঁ মোৰো আছে বাৰু কেইটামান আনিবলগীয়া কি কি আনিব পাৰোঁ অঁ কুচোন ক'ভাৰ বিহুলে নিকি একেবাৰে বজাৰ

অঁ চব গোটাই মেলি একেবাৰে বহুতখন হ'ব নো বজাৰ অঁ অকল বজাৰে কৰিবনে আকৌ কেনিবা যাব ন বজাৰে কৰিবনে আৰু কেনিবা যাব ফুৰিব

অঁ অঁ এয়া অঁ বহুত দিন যোৱাও নাই ময়ো যোৱা নাই বাৰু বহুত দিন

অঁ লগ পাইছিলে অঁ অঁ অঁ অঁ ন বজাৰ কৰি আহি সোমাবনে অঁ অঁ যাওঁতে সোমাই সেইটোৱে ঠিক হ'ব আকৌ বজাৰ কৰি দিগদাৰ হ'ব নহয়

অঁ পুতলা চুতলা এইবোৰ আনিলে হ'ব সৰু ল'ৰা ছোৱালী কিনো অঁ গৰম কাপোৰকে আনিব অঁ এতিয়া হেৰি অঁ এতিয়াই সেইবোৰ হেৰি আৰু

পায় পায় পানী খোৱা নহ'লে বাতি বাতি এটাকে বাতিয়ে হেৰি চামুছে দিব আকৌ কাঁহৰ বাতি নহয় হেৰিও পায় ন পিতলৰ

অঁ বজাৰ কৰি ল'ব একেলগে মই হেৰি মাতিছে কিবা এটা দিমগৈ আৰু মোৰ তাত পাই আনিব লাগিব কিবা এটা তাৰ পৰাই ল'ব লাগিব

অঁ লিষ্টখন বনাই থৈ দিয়ক ম'বাইলতে

অঁ

অঁ সেইকাৰণে সোনকালে যোৱাটো ভালেই হ'ব

অঁ অঁ তাক আগতীয়াকৈ ক'ব লাগিব নহ'লে আকৌ সি ভাড়া থাকে নহয় সেয়া অঁ অঁ অঁ সেইটোকে কৰিব সোনকালে ওলাব খালী তাত আকৌ ভিৰ হয় নহয় বজাৰ কৰিবলৈ আজিকালি বিহু চব পাইছেহিয়ে নহয় আৰু অঁ হ'বলেহে দেৰি লাগে অকণ

পাব চাগে কেলে নাপাব নো চব বস্তুয়ে থাকে ন অঁ আকৌ হা পাৰিব তাত হয় কেজি হিচাপে থাকে পেকেট সেইবোৰও পাৰিব পইচাহে কথা আৰু লগ পাব

বিহুলৈকেনে কেইদিন আছে নো অঁ অঁ

হ'ব মোৰো বজাৰ কৰিম একেলগে হ'ব আৰু দুইজনী ময়ো এইবোৰ খোৱা বস্তু আনিম এইবোৰ কিবা কিবি ধেৰ কাপোৰ কানিও আনিব লাগিব অলপ কিবা কিবি উৱাৰ চোৱাৰ বেড ক'ভাৰ এখনো আনিম বুলি ভাবিছোঁ এই উৱাৰ কেইটামান লাগে ব্লাউজ এনেকে কিবা কিবি আনিম আউ এইটো সেইটো তালে গ'লে দেখিলেহে এতিয়া আকৌ ইয়াত আকৌ পাহৰিয় থাকোঁ নহয় সেইটোৱ অঁ সেয়া ওলাব সোনকালে যাম আৰু

অঁ চাৰিটামান বাজিব আকৌ তাত সোমাওঁ যদি তাত আকৌ সেই খাই বই চাহ তাহ খাই যোৱা মানে আকৌ সেইখন বাৰটা এটা বাজিব

অঁ হয় বাৰু সেইটো সেয়া গ'লে মানে আৰু দুইটা কাম একেলগে হ'ব সেইটো ভালেই হ'ব

বাকী ভাল আৰু ঘৰত ঘৰত ভাল আৰু বাকী

হ'ব দিয়ক তেনেহ'লে হেৰি কি কয় হেৰি কৰিব আৰু দেই হ'ব মোৰ আকৌ সেই ঘৰত ধেৰখন সমস্যা নহয় ইটো সিটো এখন গৰু চৰু আছে গৰু মাৰিব লাগে ছাগলী এনেকে এখন আৰু মাৰোঁতে বহুত পৰ লাগে অঁ

অঁ অঁ অঁ হ'ব বাৰু ঠিক আছে হ'ব অঁ অঁ অঁ হ'ব হ'ব অঁ অঁ অঁ